মোৰ আটাইতকৈ ডাঙৰ শক্তিৰ ভিতৰত পৰিছে মোৰ স্বামী গুৰু ল'ৰা ছোৱালী বোৱাৰী সেইগিটা মৰম চেনেহ একতা সকলোৱে একতাত থকাটোৱেই মই ডাঙৰ শক্তি বুলি ভাবোঁ আমি সকলোৱে ভালে থাকিলে মই সেইটো ডাঙৰ শক্তি বুলি ভাবোঁ আৰু দুৰ্বলতাৰ ভিতৰত পৰে মোৰ চকুৰ প্ৰব্লেম আছে কঁকালৰ বিষ আছে হ'লেও মই কাম কৰি ভাল পাওঁ মানুহক খোৱাই ভাল পাওঁ বনাই ভাল পাওঁ তাঁতখন ববলৈ মোক বহুত হেঁপাহ সেইটো কিন্তু মোৰ দুৰ্বলতাৰ কাৰণে বব নালাগে সেইটো কিন্তু মোৰ বহুত ভাল পাওঁ তাঁতখন বৈ থাকিবলৈ মন যায় আৰু মানে কাম কৰি থাকিবলেই মন যায় সেইটো আৰু এটা কথাই এটা এটা ডাঙৰ শক্তি মোৰ মোৰ পটককৈ খং নুঠে সেইটো এটা মোৰ সকলোতকে ডাঙৰ শক্তি বুলি মই অনুভৱ কৰোঁ ভাবোঁ দুৰ্বলতাৰ ভিতৰত আৰু সেইয়াই নোৱাৰা কামখিনি কৰিবলৈ মোৰ মন যায় সেইটোে মোৰ বেছি দুৰ্বলতা যেন লাগে